অঁ আমাৰ ইপিনে ঘৰে ঘৰে মহিলা ব্যৱসায়ী আছে কোনোবাই আচাৰ বনায় কোনোবাই বিস্কুট বনায় কিছুমানে কেক বনায় ঘৰে ঘৰে ব্যৱসায় আছে আমাৰ মহিলাবিলাকৰ যোনে যেনেকে পাৰে মহিলাবিলাকে ব্যৱসায় কৰি আছে মানে ঘৰুৱা কাম কৰিছে বনোৱা কিছুমানে টেইলৰিঙৰ কাম কৰি আছে কাপোৰ চিলনি কাম সেইবিলাক কৰে আত্মনিৰ্ভৰ অসম আমাৰ এইপিনে মাইকী মানুহবিলাক চবে নিজৰ নিজৰ কাম নিজে নিজে কৰিব লৈছে